হেল্ল' মনভৰি ৰেষ্টুৰেণ্ট লাগিছে নেকি মই কিছু বস্তু অৰ্ডাৰ দিছিলোঁ পালোঁ কিন্তু আপোনালোকে বস্তু দিলে ভালকে পেকেজিং নকৰিলে ইমানে লেতেৰা পেতেৰাকে পেকিং পেকেটিং কৰিছে আপোনাৰৰ ওচৰত পলিথিন নাছিলে নেকি ইমান বেয়াকে কৰিছে দৈ মিঠাই চব বস্তু লেটিপেটি হৈ গ'ল হে ভালকে পেকেটিং হোৱা নাই ইমানে অনিষ্ট কৰিছে আপোনালোকে ভালকে পেকিং নকৰিলে এনেকা কোন মানুহে অৰ্ডাৰ আৰু নকৰে দেই এনেকে বেয়াকে কেতিয়াও কাষ্টমাৰ এনেকে নকৰিব মই এতিয়া আপোনালোকৰ মানুহ তাৰ পৰা পঠাই দিয়ক মই বস্তুখিনি ৰিটাৰ্ণ ঘূৰাই দিম বুলি ভাবিছোঁ